বিহু হ'লে পিঠা পনাই বনাইও ভাল পাওঁ বহুত কেজনী আমি লগ লাগো দহ বাৰজনী লগ লাগো একেখন ঢেঁকীশালতে আমি জলপান খুন্দোঁ পিঠাগুৰি খুন্দোঁ গোটেইবোৰে মানে হাঁহি ধেমালি কৰি হেৰি কৰোঁ বনোৱাই বনাই থাকে তাপ পিঠাগুৰি খুন্দাই পিঠাগুৰি খুন্দি থাকে তাৰ পিছত মানে আমি গোটেই দিনটো এদি সেনেকুৱাকৈ এদিন বহুত সময় কটাই দিওঁ ভাল লাগে আৰু তাৰ পিছত মাঘৰ বিহুত আমি জলপান বনাওঁ তাৰ পৰা শুকান পিঠা বনাওঁ তাৰ পিছত মানে উৰুকাৰ দিনা আমি হেৰি কৰোঁ বৰা ভাত বনাওঁ মাটি মাহে মাংসৱে তাৰ পৰা কাঠ আলুৱে আমি হেৰি কৰি দিওঁ এ এখন ৰান্ধোঁ তাৰ পৰা আকৌ উখোৱা চাউলৰ ভাত আমি বনাই মানে গোটেইবিলাকে আমি মিলি জুলি খাওঁ মাঘ বিহুত বহাগ বিহুত অকৌ আমি জলপান চলপান বনাওঁ বনাই কৰি লৈ তেনেকৈ বহাগ বিহুৰ দিনা আমি গধূলি আমি গছৰ মানে গোটেইবোৰ এশ এটা পাত আমি গোটাওঁ গোটাই আমি মুৰ্গী কাটো মুৰ্গী কাটি আমি গধূলি মানে জাল খাওঁ গোটেইবোৰে গৃহস্থহঁতি সেইটো আমাৰ মানে পৰম্পৰা আমি গোটেই বিহুতে আমি বহাগ বিহুত তেনেকৈ খাওঁ কাটি বিহুত আক আমি বন্তি জ্বলাওঁ পিঠা অলপ বনাওঁ তাৰ পৰা বন্তি মানে গধূলি প্ৰত্যেকৰ ঘৰতে থাকিব লাগিব বুট দিওঁ পথাৰত আমি বন্তি দিওঁ পথাৰতো নেবুট দিয়া হয় পথাৰত চাড দিয়া হয় তাৰ পিছত মানে আমা সেনেকৈ কৰি আমি বিহু তিনটা পালোঁ উৎসৱ হেৰি হ'লে ভাওনা চাওনা হ'লে আলহী আহিলে মাংস বনাই মই ভাল পাওঁ মাংস বনাই খুৱাওঁ